এই মিস্ত্ৰী ভালে আছ এই মই হেৰিয়ে ক'লো আকৌ জয়ন্তই ক'লোঁ এই ঠিকে আছোঁ এই আকৌ আপুনি বনাই দিয়া বিছনাখন বহুত দিন গ'লে সেইটো কাৰণে আপোনাকে ফোন কৰিলোঁ আৰু নাই তাকেই অলপমান খুৰাটো বেয়া হৈ এই ভাঙি থাকিলে এই ঘোনে খালে নেকি এইটো খুৰা সেইটো কাাঠটো ইমান ভাল নাছিল চাগে

অঁ এতিয়া নতুনকে বনাই দিব দুখনমান কিমান পৰিব ৰ ৰ এইকেইদিন মোৰ পইচাখিনি এৰেঞ্জ হোৱা নাই মানে হ'লে মই হেৰি কৰিম কওক নহ'লে এটা কাম কৰক আপুনি সময়টো পালে নহ'লে আহি কিনে চাই যাক ধৰি মোৰ অলপ কাঠ আছে গুদামত পৰি আছে চাই ল'ব

ঠিক আছে দে